হেল্ল' এ এইটো গণেশগুৰিৰ এই খৰিকা হয়নে অঁ এ মই নয়নপুৰৰ এইখিনিত অৰ্ডাৰ দিব বিচাৰিছো এটা আপোনালোকৰ ভেজ থালি আছেনে ভেজ থালি ভেজ থালি এটা আৰু তাৰ লগত মাছৰ মাছ কিহৰ কি কি মাছ আছে ৰৌ বৰালি বৰালি বৰালি মাছ আছে এহ বৰালি মাছ সেই কৰক টেঙা টেঙাৰ লগত বৰালি মাছ বনোৱা কি কি আছে

অঁ এই এতিয়া বৰালি মাছ টেঙা দি এই আৰু ভেজ থালি আৰু পাৰ মাংস আছেনে অঁ এই পাৰ মাংস দিলেই হ'ল আৰু বৰালি মাছ টেঙা দি বনোৱাটো আৰু ভেজ থালি এই অৰ্ডাৰটো মই হেৰি কৰিছোঁ আপোনালোকক মেছেজত পঠিয়াই আছো তাতে সেই কৰিলেই হ'ল পেমেন্টটো মই সেই কৰি দিম অনলাইন পেমেন্ট কৰি দিম ঠিক আছে কিমান দেৰি লাগিব আধা ঘন্টা এহ তেতিয়াহ'লে দেখোন দেৰি হ'ব দিয়ক দিয়ক যিমান জলদি পাৰে আপোনালোকে লৈ আনক অৰ্ডাৰটো